বিশ্বব্ৰহ্মাণ্ডৰ কিছুমান বিশেষ কথা বুলি ক'বলৈ গ'লে কিছুমান অমীমাংসিত কথা আজিও আছে তেনেদৰে আমাৰ বিশ্বব্ৰহ্মাণ্ডখনত আমি ঢুকি পোবালৈকে আমাৰ বৈজ্ঞানিকসকলে ঢুকি পোৱালৈকে নটা গ্ৰহ বুলি তিনিখনমান ইউনিভাৰ্ছ আমি বিশেষ গণনা কৰিছোঁ কিন্তু আজি আইনষ্টাইনে আজি সোতৰশ আঠচল্লিছ চনৰ আগতেই কৈ থৈ গৈছিলে যে বিশ্বব্ৰহ্মাণ্ডখনত অকল এখনেই ব্ৰহ্মাণ্ড নহয় ইয়াত ইউনিভাৰ্ছ বহুত আছে আৰু তেনেধৰণৰ কোটি কোটি ইউনিভাৰ্ছ এখন আৰু এখন ইউনিভাৰ্ছ গঠন হৈছে আৰু মই জনাত বা মই পঢ়িবলৈ পোৱাত আমাৰ গ্ৰহৰ ইটো ইটো সিটো বহুতো গ্ৰহ আছে তাৰ ভিতৰত কিছুমান গ্ৰহত মানুহৰ দৰে কিছুমান এলিয়েন পোৱা গৈছে বুলি জনা গৈছে বিশেষভাৱে তেওঁলোকেও ভাবে চাগৈ আমি পৃথিৱীত জন্ম হোৱা মানুহখিনি এলিয়েন বুলিয়ে ভাবে আৰু তেওঁ এতিয়া এনেকুৱা ধৰণৰ হয় এটা টাইম ট্ৰেভেলৰ কথাও আহে আজি আমি দেখা তৰাটো আজি সেই তৰাটো চাগৈ আজি দহ বছৰ আগতেই জন্ম হৈছিলে কিন্তু তাৰপৰা পোহৰ আহি পৃথিৱী পাওঁতে পাওঁতে দহ বছৰ সময় লাগি গ'ল আমি এতিয়াৰপৰা সেই তৰাটো দেখিছোঁ কিন্তু সেই তৰাটো সেই আস্থানত নাথাকিবও পাৰে ধ্বংসও হ'ব পাৰে বা তেওঁলোকে এটা মানে সকলো সময়ৰ ট্ৰেভেল বুলি কোৱা হয় বহুত কথা আছে অমীমাংসিত বিশেষভাৱে অমীমাংসিত এটা গুৰুত্বপূৰ্ণ বিশ্বব্ৰহ্মাণ্ডৰ এটা বিষয় হৈছে যে এলিয়েন এলিয়েন শব্দটো আজি ওঠৰশ ঊনৈছশ আগৰপৰা চলি আহিছে বৈজ্ঞানিকসকলে আজিও পৰীক্ষা কৰি আছে এলিয়েন আছে আমাৰ বেলেগ গ্ৰহত আৰু মোৰ বিশ্বাস আছে ষাঠি শতাংশ এশ শতাংশৰ ভিতৰত এলিয়েন আছে কাৰণ সকলো গ্ৰহত এটা বেলেগ ধৰণৰ পৰিৱেশ পৰিস্থিতি আছে আৰু সেই পৰিৱেশ পৰিস্থিতিৰ লগত খাপ খোৱাকে তাত কিছুমান জীৱ যি লৰচৰ কৰিব পাৰে তেনেকুৱা জীৱ জীয়াই আছে বুলি অনুমান কৰা হৈছে বৈজ্ঞানিকসকলে